দাদা মই যে আপোনাৰ কেবখন বুক কৰিছিলোঁ বিশেষ অসুবিধাৰ বাবে মই এতিয়া মোৰ বুকিংটো কেনচেল কৰিব লাগিব মানে মোৰ ছোৱালীজনীৰ গা বেয়া হোৱা বাবে মই এতিয়া যাব নোৱাৰিম মই এডভাঞ্চ যে টকা দিছিলোঁ সেইটো আপুনি মোক ঘূৰাই দিব টকাখিনি ফোন পে' যোগেদি ঘূৰাই দিলে মোৰো সুবিধা হ'ব